কেন্সাৰ ৰোগৰ দৰে গভীৰ ৰোগ চিকিৎসা আমাৰ ইয়াত কোনো সুবিধা নাই যিহেতু এইটো সুবিধা থকাটো অতি জৰুৰী আমাৰ কেন্সাৰ ৰোগৰ আমাৰ ইয়াত বহুতো ৰোগ ইয়াৰ সংখ্যা বেছি আছে সেইটো সেইকাৰণে আমাৰ ইয়াত কোনো সুবিধা নাই সেইটো কাৰণে বহুত ৰোগ কেন্সাৰ ৰোগত মৃত্যুমুখত পৰিবলগীয়া হৈছে কেম' চেম' আমাৰ এইবোৰ সকলো সুবিধা কেম' দিবলৈও থেৰাপি দিবলৈও আমাৰ বহুত দূৰণলৈ যাব লাগে হয়তো বহুত মানুহৰ এনেকুৱা দূৰণিলৈ যাবলৈ অসুবিধা সেইটো কাৰণে আমাৰ ইয়াত ওচৰতে এনেকুৱা চিকিৎসা খুবেই প্ৰয়োজন আৰু এইটো ৰোগ ইমানেই বেছি হৈছে যে তাৰমানে কোনো মানুহ বোলে আমাৰ ইয়াত অসমত এই কেন্সাৰ ৰোগটো অতি বেছি বুলি জনা গৈছে সেইটো কাৰণে আমাৰ ইয়াত কেন্সাৰ ৰোগৰ বিষয়ে বহুতো ৰোগ মৃত্যুমুখত পৰিবলৈ পৰিবলগীয়া হৈছে সেইটো কাৰণে আমাৰ ইয়াত এনেকৈ ভাল চিকিৎসা প্ৰায় নহয় চিকিৎসালয় নাই কাৰণে ইয়াত বহুতো মৃত্যুমুখত পৰিবলগীয়া হৈছে